ভ্ৰমণৰ ক্ষেত্ৰত যাতায়াতৰ ব্যৱস্থা বিভিন্ন ধৰণৰ আজিকালি নতুন নতুন পদ্ধতি ওলাইছে বা গুৱাহাটীৰ দৰে চহৰত আজি উন্নত মানৰ চহৰত আজিকালি এ ওলা কেব ৰেপিড' এইবিলাক পদ্ধতি ওলাইছে তাৰোপৰি আমাৰ এই গাঁও অঞ্চলতো ই ৰিক্সাৰ দৰে মানে সৰু সুৰা যান বাহনবোৰৰ মানে গুৰুত্ব আৰোপ কৰা হৈছে মানে ই ৰিক্সাখনত এতিয়া যিহেতু বেটাৰীৰ দ্বাৰা চলোৱা হয় গতিকে ইয়াত ইন্ধনৰ খৰছ নাথাকে তাৰোপৰি আমাৰ পৰিৱেশৰ ওপৰতো ইয়াৰ প্ৰভাৱ নাথাকে কাৰণ যিহেতু আমাৰ বায়ুমণ্ডলত বিভিন্ন প্ৰদূষণ হয় ইয়াত বিভিন্ন গেছ যিহেতু আমাৰ ব্যৱহাৰ নাথাকে ই ৰিক্সাত গতিকে আমাৰ এই ক্ষেত্ৰত এটা ভাল হৈছে আৰু তাৰোপৰি আমাৰ নলবাৰী চহৰত বৰ্তমানলৈকে ওলা কেব আদিৰ দৰে এই মাধ্যমসমূহ অহা নাই কিন্তু আমি আশা কৰিম পৰৱৰ্তী সময়ত এইবিলাকো আমাৰ আহিব আৰু এইখিনিয়ে আৰু